সৰুৰ পৰাই মই মাৰ মুখত শুনা প্ৰাৰ্থনা সন্ধিয়া পুৱা ৰাতিপুৱা আৰু সন্ধিয়া সময়ত গোৱা প্ৰাৰ্থনাৰ পৰাই মই গীতৰ অনুশীলন কৰিছিলোঁ মায়ে গোৱা প্ৰাৰ্থনা সুৰবোৰ লৈ মই নিজেও গাইছিলোঁ আৰু ঠিক তেনেধৰণেই পিছলৈ মই বিভিন্ন ধৰণৰ গীতসমূহ অনুশীলন কৰোঁ সেই গীতসমূহ যেনে বিহুগীত বিয়ানাম দিহানাম আদি এনেকৈ মই আৰু বিভিন্ন ধৰণৰ গীত ভূপেন্দ্ৰ সংগীত আধুনিক গীত তাৰ উপৰিও জ্যোতি সংগীত ৰাভা সংগীত আদি মই অনু অনুশীলন কৰোঁ আৰু মই এই অনুশীলন কৰোঁ পুৱা যি সময়ত মই বাথৰুমত স্নান কৰোঁ সেইসময়ত মই এই গীতসমূহ গাবলৈ ভাল পাওঁ আৰু মই অসুবিধা পাওঁ মই ৰাজহুৱা স্থানত যেতিয়া গীতসমূহ পৰিৱেশন কৰিবলৈ ধৰোঁ সেই সময়ত মোৰ অলপ ভয় ভাবটো হয় আৰু বুকুখনৰ ধপধপনি হয় তাৰ উপৰিও গাটো কপনি উঠে এনেকৈ মই এইসমূহৰ পৰা মই অসুবিধা মোৰ এই গায়লী হ' গায়কী শৈলীসমূহো এই এই নি এই নিৰ্দিষ্ট বিষয়সমূহৰ কাৰণেই মই অসুবিধা পাওঁ